হেল্ল' হেল্ল' অ' মই বিজু কলিতা অ' অঁ মোৰ মানে ভালেই লাগিছে বাৰু আপোনাক বহুত দিনৰ মূৰত লগ পাই বুজিছে নে আমি ফুৰিবলৈ যোৱা হওক নেকি বাৰু অকণমান আমি আমাৰ মাজুলীৰ যিটো মুখা শিল্প আছে সেই মুখা শিল্পৰ তাত মুখা শিল্প শিকিয়ে আমাৰ বিশ্ব বিখ্যাতেই হৈছে পদ্মশ্ৰী উপাধি পাইছে আমাৰ হেৰি স্বামীদেৱে সেইকাৰণে আমি ভাবিছোঁ তাতে পেলাই আমি অলপ চোৱা মেলা কৰোঁ আমি অলপ শিকো কেনেকেনো বনাই চাওঁ তেনেকৈ বুলি ভাবিছিলোঁ অ' অ' হয় হয় হয় আমি অ' অ' ভাল অ' ভালেই হ'ব তেনেহ'লে লগ ধৰক আপুনি কওক আপোনাৰ যোগাযোগ কৰক আমি গৈ আছো গৈ মেলি আমি সেইটো শিকোঁ হয় হয় হয় মোৰ লগতো মোৰ আৰু এজন অহা কথা আছে যোৱা কথা আছে মই লগ ধৰোঁ তেনেহ'লে লগ ধৰি দুয়োজনে আমি যাওঁ আৰু গ'লে মানে একেলগে গোট খালে আমি অ' বুজিছোঁ অ' অ' হয় হয় আমি জানিমো অ' অ' হয় এই আমি আমি কেনেকৈ বনাই শিকিমো অকণমান শিকিমো লাগিলে আমি আমি শিকিমো লাগিলে আমি এটা কিনিও আনিম ঘৰে ঘৰে নিজৰ ঘৰত থ'বৰ কাৰণে মুখাটো ঠিকে আছে হয় হয় বাহিৰত মুখা কিনি নিয়ে আমি আকৌ কি আমি নাযাওৱে নাযাওৱে সেইকাৰণে ভাবিছোঁ আমি তালৈকে গৈ পেলাই আমি শিকোঁ আৰু লগতে অ' হয়

অ' হয়

হয় হয় আমি হয় হয় আমি এৰেঞ্জ কৰোঁ আমি ওলাই মেলি ওলাই মেলি আমি যাম গৈ পেলাই আমি একে লগতে শিকি মেলি অকণমান শিকিমো চামো অলপ এঞ্জয়ো কৰোঁ লগতে আমি কিনিমো এটা এটা এটা মুখা সকলোৱে

শিকাবলৈ ভাল হ'ব নেক্স জেনেৰেচনক আমি শিকাব পাৰিম

হয় হয় হয় হয় হয় হয় অ' হয় হয় হয় হয় ঠিকে আছে ঠিক আছে ঠিক আছে ভাল ভাল ভাল ভাল আপোনাৰ ভাল নহয় হ'ব ধন্যবাদ ধন্যবাদ